আমাৰ অঞ্চলততো এনেই গোটেইকেইটা ডাটা প্লেনেই আছে তাৰ কিন্তু তাৰ ভিতৰত জিঅ'টো অকণমান দ্ৰুতগতিত চলে কাৰণ বাকী কাৰণ তাৰ স্পিডৰ সেৱাটো আমাৰ ইয়াত ভালকৈ দিয়া হৈছে আৰু তাৰ টাৱাৰো ওচৰে পাঁজৰে বহুতকেইটা আছে কাৰণে টাৱাৰটো ভালকৈ আহে আৰু জিঅ'টো এইটো হয় যে তাৰ ডাটা প্লেনৰ অকণমান ডাটা দামটো কম হয় সেইটো কাৰণে বহু মানুহে ল'ব পাৰে এফৰ্ড কৰিব পাৰে আৰু যদি বাকীবোৰ চাবলৈ যায় কিছুমান ক্ষেত্ৰত যদি আপুনি কেতিয়াবা যদি আপোনাৰ ইম্পৰ্টেণ্ট কাম থাকে তো তেতিয়া আপুনি যদি বাকীবোৰ লয় তেতিয়া ধৰি লওক এয়াৰটেলেই হওক বা কিবা হওক বি এছ এন এলেই হওক সেনেকুৱা হ'লে আপোনালোকৰ কিছুমান টাইমত এনেকুৱা শ্ল' হৈ গ'লে আপোনাৰ ইমাৰ্জেঞ্চী কামত বহুত প্ৰবলেম হ'ব পাৰে আপোনাৰ অফিচ ৱৰ্ক থাকিব পাৰে যেতিয়া যোনটো আপোনাৰ দিবই লাগে সেইটো টাইমত তেওঁ কাম নকৰিবও পাৰে তো মই এইটো আমাৰ অঞ্চলততো জিঅ'টোৱে ভালকৈ দ্ৰুতগতিত চলে তো সেইকাৰণে মই আমাৰ সেই দ্ৰুতগতিটোৱে অকণ ভালকৈ পাওঁ